পথাৰত পথাৰত মোৰ গৈ ভাল লাগে বেছি গৰম নহ'লে ৰ'দ দিলে ভাল নালাগে বাৰু বাৰু পথাৰত গৈ খুব ভাল লাগে ধান কাটি ভাল লাগে ধান ৰুই ভাল লাগে আৰু মই কেতিয়াবা গৰু এৰাল দিবলৈও যাওঁ আনিবলৈও যাওঁ কেতিয়াবা নহয় প্ৰায় ভাগেই যাওঁ আৰু ধান কটাৰ দিনত ধান কাটিবলৈ যাওঁ ধান ৰুৱা দিনত ধান ৰুবলৈ যাওঁ আৰু ধান কেতিয়াবা হাল বাই থাকিলে ভাত দিবলৈও যাওঁ হালোৱাক আৰু আৰু কেতিয়াবা চব্জি চব্জি বা চব্জি যদি লগাই কেতিয়াবা শাক পাচলি যদি লগাই তাতো সেই শাক একেলগতে মানে সবেই মিলি পেলাই পথাৰত কাম কৰিবলৈ কাৰণেও যাওঁ ভাল লাগে পথাৰত আৰু পথাৰত গৈ মানে এটা কাৰণে ভাল লাগে পথাৰত যে ইমান ধুনীয়া বতাহ মাৰি থাকে সেই বতাহটোৰ কাৰণে মোৰ খুব ভাল লাগে কি কিন্তু ৰ'দটো যে দিয়ে কেতিয়াবা একদম থাকিব নোৱাৰা ৰ'দটো দিয়ে সেই ৰ'দটোৰ কাৰণে অকণমান বেয়া লাগে কিন্তু তথাপিও মানুহবোৰ সববোৰ থাকে ন সবেই কথা চথা পাতে চিঞৰি চিঞঁৰি কথা পাতে হাঁহি ধেমালি মানে ফূৰ্তি কৰে একদম ভাল লাগে আৰু লগতে মই পথাৰত ভাত খাই খুব ভাল পাওঁ তাত কলপাতত নি পেলাই ভাত খোৱা হয় ন আৰু সেই বস্তুটো মানে খা ভাল মানে পথাৰত মানে সেই তেনেকে গৈ ভাল পাওঁ মই এতিয়া মাত কোনোবাই যদি কয় ভাত দিবলৈ যাওঁ পথাৰত তেতিয়া মানে মই ৰ'ব নোৱাৰোঁ মানে মই যাই ভাল পাওঁ কিয় কাৰণ পথাৰত বহি পেলাই সব মানুহে কথা ফুৰ্তি কৰি পেলাই খোৱা হয় মানে সেই খোৱাটোৱে মানে আনন্দটোৱেই বেলেগ এটা উঠে ন সেইকাৰণে মানে গৈ ভাল পাওঁ খুউব আৰু মই ধান কাটিও ভাল পাওঁ ৰুইও খুউব ভাল পাওঁ মই পথাৰত বৰষুণ দি থাকিলেও কেতিয়াবা বৰষুণৰ বতৰতো মই ধান ৰুওঁ ভাল লাগে